হয় মই ফ্লিপকাৰ্টত মই কিতাপ অৰ্ডাৰ কৰিছিলোঁ পঢ়িবলৈ বুলি মোৰ ফৰ্থ ছেমৰ কিতাপ অৰ্ডাৰ কৰিছিলোঁ আৰু যেতিয়া যেতিয়া আহিছিলে পেকেটিঙটো ফটা আছিলে আৰু কিতাপৰ পেজবোৰো মানে ভাল নহয় আৰু মানে ফটা আছিলে আৰু অঁ আৰু মানে খুবেই বেয়া আছিলে আৰু পেজবোৰ মানে পেজবোৰ পেজবোৰ মানে ভালকে মানে সেইমানে আঠা নাই আৰু পেনটিং ভালকে নাই কৰা ত' সেইটো কাৰণে অলপ মই অসুবিধা পালোঁ আৰু মই যেতিয়া ৰিটাৰ্ণ কৰিবলে বিচাৰিছিলোঁ ত' ৰিটাৰ্ণো নল'লে আৰু মোৰ পইচাখিনি মোৰ এনেই গ'ল ত' আৰু মোৰ তাৰ ফলত মই কিতাপখিনিও মোৰ এনেই গ'ল আৰু মোৰ পঢ়াটোও মানে ভাল নহ'ল ত' মোৰ এক্সপেৰিয়েঞ্চ এক্সপেৰিয়েঞ্চটো মোৰ সঁচাকৈ বেয়া বেয়া মানে মোৰ এক্সপেৰিয়েঞ্চটো সঁচাকে মানে বেয়া আছিল আৰু আৰু কি আৰু মোৰ কিতাপখন আৰু মোৰ কিতাপখন মই ৰিটাৰ্ণ কৰিব কৰিব খোজোতেই মানে ৰিটাৰ্ণ নহ'ল ত' আৰু মানে ৰিটাৰ্ণ নল'লে ত' মই কিতাপখন মানে ভালদৰে মই চাব নাপালোঁ আৰু পেজবোৰ মানে ঠিক নাছিলে সেইয়াই মোৰ এক্সপেৰিয়েঞ্চ মানে খুব বেয়া হ'ল আৰু ৰিজাল্ট তাৰ ফলত মোৰ ৰিজাল্টটো বেয়া আহিলে